আমাৰ অঞ্চলত মণিপুৰৰ ইমা বজাৰৰ দৰে বজাৰ নাই যদিও বহুতো বজাৰ ইয়াত বহে আৰু সেই বজাৰবিলাকত বহুতো জাতি জনগোষ্ঠীৰ মানুহ আহে আৰু তেওঁলোকৰ নিজা নিজা সামগ্ৰীসমূহ তেওঁলোকে বিক্ৰী কৰে মহিলাসকলেও তেওঁলোক ইয়াত বজাৰত বস্তু বিক্ৰী কৰে তেওঁলোকে হাতেবোৱা কাপোৰ এইখিনি বিক্ৰী কৰে আৰু এই সামগ্ৰীসমূহ মেটেকাৰে বনোৱা সামগ্ৰী অন্যান্য হাতে তাঁতশালত বোৱা কানি কাপোৰ আচাৰ এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ মহিলাই বিক্ৰী কৰে তেওঁলোকে সেইখিনি বিক্ৰী কৰি স্বাৱলম্বী হৈছে আৰু বজাৰ ত বহুত মানুহেই হয় বিক্ৰী বাৰ্তা ভাল হয় এনেকুৱা বজাৰবিলাক আমাৰ সম্প্ৰীতিৰ এক নিদৰ্শন